মোৰতো এনেই গ্ৰেজুৱেশ্বন কমপ্লিট হৈ গ'ল কেইবছৰ মান আগতে আগতে মোৰ মানে সৰুতে সপোন আছিল আৰু মই শিক্ষক হওঁ বা কিবা হওঁ কিন্তু যেতিয়া ডাঙৰ হৈ আহিলো মানে ৰিয়েলাইজেশ্ৱন হ'ল যে আজিকালি মানে চাকৰি বিচাৰি লাভ নাই গভমেণ্ট হওক যি হওক গতিকে মই গ্ৰেজুৱেশ্বন কৰাৰ পিছত এবাৰ ভাবিলোঁ মই হাতৰ কাম যিহেতু মই আৰ্টৰ ক্ষেত্ৰত এনেও ভাল পাওঁ আৰ্ট কৰি বা কিবা সেনেকুৱা হাতৰ কাম কৰি মই বহুত ভাল পাওঁ মানে তো মই ভাবিলোঁ মেক আপটো যিহেতু ট্ৰেনডিং হৈ আছিল মই ভাবিলোঁ মেক আপটো এবাৰ শিকি চাওঁ যদি ভাল হয় সেইটোতে আগ বাঢ়িম বুলি তো শিকি চোৱাৰ পিছত দেখিলোঁ যে ভালেই মই ভালেই পাৰিছোঁ সেইকাৰণে মই ষ্টাৰ্ট দি দিলোঁ মানে ফ্ৰিলেনঞ্চিং কৰা ষ্টাৰ্ট দি দিলোঁ তাৰপিছত লগতে মই স্কেট্চো কৰোঁ স্কেট্চো কৰি আছোঁ বৰ্তমান আগলৈকে মই আৰু কিবাকিবি এনেকুৱা বিজনেছ ক্ষেত্ৰতেই কৰাটো ভাবিম চাকৰি মই আগতে যেতিয়াৰ পৰাই বাদ দিছোঁ মই চাকৰি এবাৰ তেতিয়াৰ পৰা মই আৰু ভবা নাই আৰু যে মই জব টাইপৰ তেনেকুৱা কিবা কৰিম মই মেক আপটোৱে কৰি যাম যিমান পাৰোঁ আৰু লগতে স্কেট্চ থাকিব স্কেট্চো কৰিম কমিচন যি পাওঁ আৰু মেক আপো আগলৈকে আৰু নিজৰ স্কিনবিলাক ভাল কৰিব ট্ৰাই কৰিম যিমান পাৰোঁ বেলেগ বেলেগকে শিকি কিবা ক'ৰ্চ কৰি হওক সেনেকৈ আৰু বাকী নিজৰ কি কি পইচা হয় বাকী বেলেগ কিবা বিজনেছত যদি পাৰোঁ ইনভেষ্ট কৰিম তেনেকৈ চাওঁ আৰু যি পাৰোঁ কৰি যাম